পাঁচ চাৰি দুহেজাৰ পাঁচ ছয় তিনি দুহেজাৰ তেৰ আঠ দুই দুহেজাৰ ষোল্ল ন পাঁচ দুহেজাৰ চৈধ্য ন চাৰি দুহেজাৰ তিনি